আমাৰ অসমীয়া চিনেমা জগতৰ বিভিন্নজন অভিনেতা অভিনেত্ৰী মোৰ প্ৰিয় আমাৰ দিনৰ পুৰণি যিসকল অভিনেতা অভিনেত্ৰী তেওঁলোকৰ যি অভিনয় দেখিবলৈ আজিকালি দেখিবলৈ নাই আগৰ আগৰ দিনৰ অভিনেতা অভিনেত্ৰীসকল হ'ল ধৰা তোমাৰ আকাশ দিপ নয়ন নিলিম অৰুণ হাজৰিকা শ্যামণটিকা গায়িত্ৰী মহন্ত যতীন বৰা আৰু ধৰা তোমাৰ নিপন গোস্বামী কেশৱ মহন্ত অতুল পাচনী হিৰণ্যা ডেকা আৰু আছে তোমাৰ মৃদুলা বৰুৱা মলয়া গোস্বামী চেতনা দাস প্ৰস্তুতি পৰা আৰু তোমাৰ আইমি বৰুৱা নিষিতা গোস্বামী আঙুৰলতা জেৰিফা আৰু আছে কিন্তু এইসকল মোৰ বেছি প্ৰিয় আজিকালি সেইসকলৰ অভিনয় অভিনেতাৰ অভিনয় দেখিবলৈ পোৱাই নাযায় তেওঁলোকৰ পৰিৱৰ্তে নতুন প্ৰজন্মৰ অভিনয়হে দেখিবলৈ পোৱা যায় আজি ধৰাত যিসকল অভিনেতা বা অভিনেত্ৰী তেওঁলোকে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা প্ৰশিক্ষণ লৈহে আহে চিনেমা জগতলৈ আজি নতুন প্ৰজন্মৰ অভিনেতা অভিনেত্ৰী হ'ল ধৰা তোমাৰ কমল লোচন শিল্পী শিখা ধৰা তোমাৰ স্নিগ্ধা গগৈ আৰু তোমাৰ আছে মুনমি ফুকন মুন্মি কলিতা শ্যামণটিকা সুকন্যা ৰাজগুৰু অনন্যা পাচনী নিৰুপম গুঞ্জন মন ৰিম্পী দাছ সেইবিলাকহে আৰু